অঁ হয় আকৌ ভাল ভাল

অঁ টাউনতে আছোঁ ফটিক ফটিক নহয় জানো

এই নম্বৰটো চেভ নাই যে তোৰ এইটো নম্বৰ অঁ অঁ অঁ হ'ব হ'ব

পালেহি আকৌ মাৰিব লাগে যোৱা বছৰৰ নিচিনাকে আমি আমি কেইটাহে আৰু

বিহু আমি এটা কাম কৰিলে কেনেকুৱা হয় মানে নামঘৰলে আমি কিবা এটা অনুদান দিম ঠিক আছে কিন্তু লাইব্ৰেৰীটোত আমি হাত দিবগে নোৱাৰোগে মানে সেইটোতো চৰকাৰী প্ৰপাৰ্টিয়ে হয় প্ৰায় তালেতো ফাণ্ড আহিয়ে থাকে সেই ফাণ্ডৰ পইচাটো লগাওক আমি এটা কাম কৰোঁ অঁ আমি হেৰি কৰোঁ বহাগী মেলা এখন পাতোঁ আকৌ

অঁ অঁ যায় আৰু আমি এটা কাম কৰোঁ ধৰ প্ৰত্যেকঘৰ মানুহৰ পৰা হুঁচৰি কাৰণে এটা এটামান ওলাই আহিলে বা গাভৰু ছোৱালী এজনী এজন ওলাই আহিলে একেবাৰে নহা ঘৰে ফাইন ভৰি লাগিব গোটেই বিহু যেইদিন মাৰিম তাৰ কাৰণে এহেজাৰ টকা কম্পালচৰী অঁ ওলাই নাহে তাৰপিছত অঁ মই সেইটো কাৰণে মোক খঙেই উঠি যায় মাজে মাজে এইবাৰ যদি গোটেই ল'ৰাখিনি ওলাই আহে আমাৰ যে গ্ৰুপ এটা আছে সেই গ্ৰুপত মিটিংখন দিব মিটিং এখন হ'ব বুলি নামঘৰত মিটিং এখন দিব লাগে তাপা ঢোল চোল চোৱাবলে দিব লাগে বোলে ঢোল চোৱাবলে কাৰো হাতত এটকাও নাই মানে কোনোবা এটাই বোলে দি দিলে দুহেজাৰ তিনি হেজাৰ টকা যিটো হয় বিহু মৰা পইচাই তাক ৰিটাৰ্ণ কৰি দিলে ঢোল দুটাও চোৱা হৈ গ'ল তাৰ পৰা বেণুধৰ অঁ এতিয়া আমাৰ ঘৰত ষাঠিঘৰ মানুহতো আছে এশ ঘৰ মানুহৰ পৰাা আমি দেখোন এক লাখ টকা ওলাই আছে এহেজাৰকে আৰু দুখীয়া মানুহ বুলিবলে এহেজাৰ টকা গোটেই দিব পৰা অৱস্থাতে আছে চবেই বা ধৰ অঁ বা ধৰ সেইটো হিচাপত মানে একলাখ টকা উঠিবলে নালাগে আমাক ধৰক পঞ্চাছ সত্তৰ হাজাৰ টকা উঠিলে যেনিবা সত্তৰ হেজাৰ টকাত বহাগী মেলাখন হৈ গ'লে তাত যি যি পাতিম মানে প্ৰ'গ্ৰেম সেই প্ৰ'গ্ৰেমত চিত্ৰাংকনৰ পৰা মৌ কুুঁৱৰীৰ পৰা আদি কৰি আমাৰ গাঁৱত বহুত ল'ৰা ছোৱালী মানে কিছুমান আছে এই লাজতে নেনাছে লাজতে বিহু গান এটা নেগায় কিন্তু গাঁৱততো গাব নহয় জানো অঁ টেকেলি ভঙা

তাৰপৰা অঁ ফটিক আৰু এটা কাম কৰিব পাৰিব অঁ এই যদি আমি মেলা বুলি কৈ দিওঁ নহয় মানে বাণিজ্য মেলা এই তোৰ বেনাৰ মোৰ লগৰ চিনাকী তয়ো চিনি পাবি বাইক বাইক বাইক সি যদি বেনাৰকেইখন বনাই দিয়ে বহুত কমত বনে পানী অঁ অঁ অঁ অঁ অঁ অঁ তাক যদি কওঁ সি বহুত কম মূল্যতে মানে আমাকে বেনাৰ চেনাৰ বনাই দিব এই ধৰক বেনাৰ কেইখনমান সৰহকেদি মালপানী চাৰিআলি পানীগাঁৱত আজাদ এনেকেনে জেগাবোৰত যদি আমি হেৰিয়াৰ লগতে ব'হাগী মেলাৰ লগতে বাণিজ্য মেলা অঁ এই আমাৰ গাঁৱৰ আত্মসহায়ক গোটৰ মানুহকেইজনীয়ে ওলাই তাত বেচিব পাৰিব কোনোবাই গামোচা

মানে মানুহ আহিব তো গম পাইছ নে নাই চাবলে মানুহ আহিব অঁ

মানে কেলে বেয়া লাগিব শুন কষ্ট কৰি বিহু মাৰিম সেই বিহু মৰা পইচাকেইটাই মানে মানুহে তাক ৰাতিটোৰ ভিতৰত দি পঠোৱাতকে এই কিছুমান ক'লোঁ নহয় কিছুমানে গাবলে সুবিধা নাপায় থাকি যায় কোনোবাই বজাবলে সুবিধা নাপাই সুবিধা সুবিধা নাপায় তেনেকে ধেৰ ওলাব অঁ অঁ এই বেনুধৰক ক'লে সিটো ধৰক ভাত ধুনীয়াকে ভাত খোৱাই দিলোঁ বজোৱা ল'ৰাকেইটা আৰু গোৱাখিনিক আমি কিবা গামোচা এখন বা চেলেঙ এখন কি সন্মান এটা জনাম আৰু কিবা এটা একেবাৰে নিদিয়াকেও নাথাকোঁ অঁ

অঁ

বেয়া নহয়

অঁ

বেয়া নহয়

অঁ বনাই দিম অঁ অঁ অঁ দায়িত্ব দি দিবলে অঁ

অঁ

নহয় জেগাটো ধুনীয়া কিন্তু ৰাস্তা ফালৰ পৰা মানুহে দেখিবনে নাই অঁ আমি ব'হাগী বিদায়েই পাতিব লাগিব আমি ব'হাগী বিদায়ে পাতিব লাগিব কাৰণ আমি আলোচনা কৰিছোঁহে গতিকে মেলা পাতিব সময় নাই ব'হাগী মেলা পাতিবলে হ'লেতো মানে ফাগুন মানৰ পৰা কথাটো আৰম্ভ কৰিব লাগিব আলোচনা কৰিব লাগিব আৰু আমি তই মইহে ধৰ পাতিম বুলিয়ে উৎসাহী হৈ আছোঁ চবটো হ'ব লাগিব নহয়

নহয় কেলে বেয়া হ'ব আকৌ অঁ অঁ

তেতিয়া হ'লে যদি তই সাহ কৰিছ আমিও ভালেই পাম

আৰু এইখন সৈ গৈ লাজো লাগে দাতিকাষৰীয়া চব গাঁৱতে পাতে যাব যাব অঁ আৰু সেই বিহু যদি বয়সস্থ মানুহ দুজনমানো মানে এনেই নাচিম বুলি ভাবে বোলে তেতিয়া আৰু গৰজিয়াছ হ'ব আকৌ

নহয় নহয় আমাৰ আমাক আমাৰ দেউতাহঁত নহয় ধৰ এটা আমাৰ এই ধুনদাহঁতৰ নিচিনা বয়সীয়া মানুহবোৰ ওলাই গ'লে ভাল লাগিব

নহয় নহয় এই হুঁচৰি মাৰিবলৈ যাওঁতে হুঁচৰি মাৰিবলৈ যাওঁতে অঁ অঁ

তাকে অঁ ফটিক এটা কাম কৰ নি এই ময়ো বজাৰত আছিলোঁ বৰ হুলস্থুল হৈ আছে ইয়াত মই ঘৰ গৈ পায়

অঁ অঁ এইটো এইটো নম্বৰত ফোন কৰিলে পাম নাই পিছত মানে অঁ অঁ ইটো ইটোও থাকিব ন আজি সোমবাৰ হ'ল

নাই দেওবাৰে লগ কৰিলে নহ'ব শুন দেওবাৰে লগ কৰিলে নহ'ব দেওবাৰে দেখোন মিটিঙে দিম তাৰ আগতে লগ কৰিব লাগিব এই কোনোবা এটা সময়ত লগ কৰি ল'ম ৰাতিপুৱা সোনকালে মই তোৰ ওচৰলে কাইলে যাম এটা কাম কৰিবি এই আমাৰ গাঁৱৰ গ্ৰুপটো আছে তাতে আজি মেছেজ এটা দি দিবি দেওবাৰলে হেৰি মিটিং হৈছে বুলি অঁ অঁ অঁ

অঁ নহয় নহয় গমটো পাব তেতিয়া গম পাম আৰু মই কোন কোন ইচ্ছুক কোন কোন কাৰ গুৰুত্ব নাই অঁ অঁ অঁ সেইটোৱে অঁ গধূলি এটা টাইম দে